অসমীয়া জাতীয় উৎসৱ বিহু সৰ্বসাধাৰণতে আমি বিহু বুলিলে আমি বিহু আমাৰ তিনিটা বহাগ বিহু কাতি বিহু আৰু মাঘ বিহু যিটো আমাৰ বহাগ বিহু অসমীয়া যিটো কয় বাপুতি সাহোন ৰঙালী বিহু ৰঙালী বিহুত সৰ্বসাধাৰণতে আমি উৰুকা দিনা প্ৰথমে ৰাতিপুৱা গৰু মাহ হালধি সানি গৰু গা ধোৱাওঁ গা ধোৱাই আহি আমি নামঘৰত যাওঁ নামঘৰত ৰাইজৰ লগত গুৰু সেৱা কৰো গুৰু সেৱা কৰি আহি আমাৰ যিজন গাঁৱৰ মুখিয়াল মুৰব্বী মেধি বুলি কয় তেখেতসকলৰ লগত ঘৰত আমি হুঁচৰি গাওঁ হুঁচৰি গাই আহি ঘৰত ডাঙৰক যিসকল থাকে ডাঙৰক সেৱা জনাও সেৱা জনাই সন্ধিয়া আকৌ গৰু গোহালিত গৰু বান্ধো তৰালি পঘাৰে আৰু পদূলিত জাক দিওঁ আৰু গধ গধূলিলৈ ঘৰত ধূপ ধুনা জলাই ঘৰৰ পূজা পাঠ কৰো এনেদৰে আমি উৰুকাৰ দিনটো আমি প্ৰথম পালন কৰো দ্বিতীয় দিনা এইটো কোৱা হয় মানুহৰ বিহু বহাগৰ যিটো এক তাৰিখ বহাগৰ বিহু দিনা এক তাৰিখৰ দিনা আমি গাঁৱৰ ৰাইজৰ যিটো বুঢ়া মেথাৰ লগত আমি হুঁচৰি গাওঁ ঘৰে ঘৰে যাওঁ হুঁচৰি গাওঁ আৰ্শীবাদ লওঁ এনেদৰে আমি বহাগৰ যিটো আমাৰ বাপুতি সাহোন ৰঙালী বিহু বুলি কয় সেই ৰঙালী বিহুটো আমি এনেদৰে আৰম্ভ কৰো আৰম্ভ কৰি আৰু এনেদৰে আমি হুঁচৰি গাই উৎসৱটো আমি পালন কৰো ঠিক তেনেদৰে কাতি বিহু কাতি বিহুটোতো আমি উৰুকা দিনা পদূলিত চাকি দিওঁ পথাৰত চাকি জ্বলাওঁ গোহালিত নামঘৰত আৰু ভঁৰালত এনেদৰে বন্তি জ প্ৰজলন কৰি ঘৰত যিটো আমাৰ পূজা নিয়ম অসমীয়াৰ যিটো নিয়ম হিচাপে আমি ঘৰত পূজা পাঠ কৰো এনেদৰে আমি কাতি বিহুটো আমি পালন কৰো আৰু যিটো মাঘৰ বিহু ভোগালী বুলি কয় মাঘৰ বিহুতো ঠিক তেনেদৰে আমি উৰুকাৰ দিনা উৰুকাৰ যি যিহেতু আমি মেজিঘৰত সোমাও মেজি ঘৰত সকলো গাঁওৰ বুঢ়া মেথাৰ লগত পথাৰত মেজি ঘৰ সাজি সকলোৱে এসাঁজ ফূৰ্তি ফাৰ্তা কৰি এসাঁজ ৰান্ধো আৰু খাওঁ আৰু মেজি পাতো আৰু পিছৰ দিনা ৰাতিপুৱা ঠিক পোহৰ নোহোৱা আগতেই আমি মেজি সকলোৱে গা পা ধুই আৰু সেৱা সৎকাৰ কৰি মেজি জ্বলাওঁ মেজি জ্বলাই সকলো ডেকা ল'ৰাই আকৌ এসাঁজ আমি খাওঁ এনেদৰে যিহেতু ৰাতি যিসকলে মানে দান কৰে কুকুৰা হাঁহ এনেদৰে কিছু দান কৰে সেইবিলাক বন্ধা থাকে সেইবোৰ আমি আকৌ পিছৰ দিনা আমি মেজি জ্বলাই মেজি ঘৰতে ৰান্ধি মেলি খাই সকলোৱে আৰু বিদাই কৰো এনেদৰে আমি আমাৰ যিটো বিহু বুলি কয় মাঘৰ বিহু হওক বহাগ বিহু হওক কাতি বিহু হওক এনেদৰে আমি পালন কৰো